অঁ হেল্ল' কওকচোন অঁ পাইছোঁ অঁ কথাটো বেয়া নহয় অঁ টপিক হিচাপে আমি বনৌষধৰ ওপৰত টপিক এটা কৰিব পাৰোঁ

অঁ অহা দেওবাৰ নিশ্চয় পাৰিম বন্ধ থাকিব স্কুল অঁ ঠিক আছে দিয়া অঁ হয় পাৰে কাক ল'বা তুমি চাই ল'বা মোৰ আগতে নাই একো

অঁ ঠিক আছে দিয়া